হেল্ল' ছাৰ হয় ছাৰ ছাৰ এই মই ছেৰিকালছাৰৰ ওপৰত লিখা এটা কৰিছিলোঁ আৰু সেই আপোনাৰ পৰা অকণমান সহায় লাগিছিলে ছাৰ আপুনি মোক এই টপিকটোৰ বিষয়ে অকণমান কৈ দিব নেকি ছাৰ হয় ছাৰ নহয় ছাৰ সেই ভা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নালাগে ছাৰ মই অসমৰ প্ৰেক্ষাপটত চাইছিলোঁ মানে ছাৰ

হয় ছাৰ হয় হয় হয় ছাৰ হয় হয় ছাৰ হয় হয় ছাৰ হয় হয় ছাৰ হয় হয় ছাৰ হয় ছাৰ হয় হয় ছাৰ থেংক ইউ ছাৰ